অঁ বাইদেউ মই লেঙিবৰৰ পৰা কৈছিলোঁ অঁ হেৰি মই অঁ মই পৰমিতা কুঁৱৰীয়ে কৈছিলোঁ আপোনাৰ দৰকাৰ এটাতে ফোন কৰিছিলোঁ কথাটো এই আপুনি যে মোৰ লগত মিলি মানে আমি দোকান এখন দিম বুলি ভাবিছিলোঁ ভাল হ'বনে বেয়া হ'ব বাৰু আপুনি

চৰাইদেউতটো এতিয়া চুকাফাত যদি দিয়েতো আমি পিঠা পনা বনায়ো দিব পাৰোঁ

তাৰপিছত আৰু বাকী এনেকে

কি এতিয়া

পইচাটোতো লাগিব এতিয়া কিমান ইনভেষ্ট কৰিব পৰা যায় দুইজনী মিলাই কৰিলে ভাল হ'ব হয়নে এইটো পইচাটো আমাৰ এইখিনি কৰিব গ'লে সিমানো ধৰক বাজেট মানে পইচাটো সিমান দৰকাৰ নহ'ব যিমান ধৰক এইখিনিটো বিক্ৰী হ'লে আকৌ পইচা ওলাবই হাতত আকৌ আনিব পৰা যাব এইখিনি ভাল

হ'লেই তাকেই আৰু এতিয়া ধৰক আমাৰ ইয়াত এক ন তাৰিখ দহ ন দছ এঘাৰ চাগে তিনিদিনীয়া কাৰ্যসূচী আছে ইয়াত চৰাইদেউ মহোৎসৱত আৰু দুদিনৰ তিনিদিনমান আগৰ পৰা ধৰক ইয়াৰখিনি যোগাৰ কৰিব পৰা যাব বিহুৰখিনি ধৰক দুদিনমান দেৰি আছে ন

নিমকি সেইবিলাকো বনাব পাৰি হয় নাই

তাৰপিছত সেনেকেই ভাবিছোঁ এতিয়া আপুনি কি কয় বা

আৰু এনেকে পিঠা পিঠা পিঠা সান্দহ সেইবিলাক বাকী পেকেটিং কৰিবও পৰা যাব হয় নে নাই সান্দহখিনি ধৰক পিচাই মেলি পেকেটিং কৰি বাকী অঁ সেইখিনি বাহিৰৰ মানুহখিনি আহিলে ধৰক অঁ বাহিৰৰ মানুহ আহিব নহয় এতিয়া আমাৰ অসমৰ খাদ্য এতিয়া বহুতেতো বিচাৰিব ন আৰু বিহুৰ বতৰ আখৈ সেনেকে সেইবিলাক পেকেটিং কৰিলে হ'ব আপুনি হুৰুমটো বনাই পাই নাই পাইছেনে অঁ হ'লেও চেষ্টা কৰিলে হৈ যাব অঁ চবেই মিলি আৰু নেজানিলেও কাৰোবাৰ লগত আলোচনা কৰি এনেকে কেনেকে কি বনাই সেইখিনি ওলাই ল'লেও হৈ যাব মুঠতে ব্যৱসায়টো ভাবিছোঁ এইবাৰৰ পৰা ধৰোঁ আৰম্ভ কৰিছোঁ যেতিয়া কৰিমেই তাকে এতিয়া পইচা লাগিব ধৰক বিশ ত্ৰিছ বি বিশ হেজাৰমান হ'লেও হ'ব ন বিশ হেজাৰমানত হৈ যাব লাগে

এইবিলাকে ভাবিছোঁ এতিয়া আপোনাৰ লগত সেইকাৰণে বোলো পাতোচোন বাইদেউ কি কয় অঁ ত' আমি চাৰি পাঁচদিন আগৰ পৰাই বনাব লাগিব হয় নাই

থাকি যায় অঁ হৈ যাব ভালেই হ'ব সেনেকে কৰিলে গম পাই নাই আমি এতিয়া মহিলাখিনি যদি আগবাঢ়ি নাযাওঁ বহুত মানুহতো সেনেকে আগবাঢ়ি গৈ গৈ বহুতখিনি কৰি আছে ন সেইকাৰণে ভাবিছিলোঁ এইবাৰ পৰা চেষ্টাটো চলাওঁ চেষ্টা যদি হিত দি হাৰ্ডক পূৰা ধুনীয়াকে চলি যায় নেক্সট বছৰ আৰু একদম সদায় দিনৰ কাৰণে তাত দোকান এখন আমি লৈ ল'ব পাৰিম ন ধৰক দেওবাৰ দিনত দোকানখন বন্ধ কৰি দিলেও হ'ব বাকী কেইদিন ধৰক আৰু জানুৱাৰী মাহটোত আমি তাত সদায় দিনৰ কাৰণে খুলিব পাৰিম গম পাইছে নে নাই জানুৱাৰী মাহত অঁ ডিচেম্বৰ ধৰক লাষ্টৰ পৰা তাত আকৌ দোকানখন ল'বলে গ'লে পইচা কেইটকামান তেতিয়া লাগিব আৰু অঁ তেতিয়া একেবাৰে লৈ ল'লে আমি এইবাৰ পৰা আৰম্ভ কৰোঁ গম পাইছেনে নাই তেতিয়া ধৰক ল'ৰা ছোৱালী যিমান আছে চবকে লৈ যাম লাগি মেলি দিম সেইটোৱে ভাবিছোঁ

শুনক না হোটেল যদি দিওঁ নহয় একদম ধুনীয়াকে গাহৰি মাংসৰ এইবোৰ ভাত চাত লাগিলে আমি চব বনাই বিকিব পাৰিম গম পাইছেনে নাই অঁ চেৰা দিয়া ভাত তাৰপিছত চুঙা চাউল ন তাৰ অঁ ধুনীয়াকে বিক্ৰী হ'ব গম পাইছেনে নাই লাগিবই অঁ তেতিয়া সৰহকে লাগিব এতিয়া ধৰক দহ কেজি পোন্ধৰ কেজি ভাবিছিলোঁ তেতিয়া অলপ বেছিকে লাগিব এইখিনি

তেতিয়া

আকৌ দুজনীমান

নহয় নাই সেইটোত বাৰু দিনটো দি দুই তিনিদিন আমি ধৰক নিজেও লাগিব মেলিব লাগিব আৰু এতিয়া ইফাল সিফাল যাব নোৱাৰিম আৰু কাম থাকিলে এইখিনি যেতিয়া দোকানখন দিম বুলি ভাবিছোঁ তেতিয়াতো দিবই লাগিব আমি যে শিৱদৌলৰ সেই শিৱৰাত্ৰিটো দিব পাৰোঁ ন তেতিয়া ধৰক বেলেগ বস্তু দিব লাগিব আৰু আমাৰ এই শিৱ মন্দিৰৰ এইফালে পুখুৰীৰ ওচৰত তাতো ধৰক ধূপ চাকি সেনেকুৱাকে দোকান এখন দিব পাৰি

অঁ তেতিয়া ধৰক খেলনা বস্তু মণিহাৰী বস্তু সেনেকে পূজাত দিব পাৰি আমাৰ ইয়াতো বহুতেই আছে আমি কালী পূজাতো দিব পাৰোঁ

সেইটো কাৰণে ভাবিলোঁ আপোনাকে ফোনটো লগাওঁ সেইটোৱে কৰিব লাগিব এতিয়া ধৰক বিহু বতৰ ব'হাগৰ বিহুটো আমি হাঁ কি কৈছে

ঘৰৰ কাৰণ ঘৰত বনোৱা পিঠা ন সেইটোৰ দাম বেছি হয় সেইটোৱে ভাবিছিলোঁ এতিয়া হে কি কৈছে

এইফালে পিছত কালী পূজাটো দিব পাৰিম দেৱালী সময়ত মুঠতে এবাৰ খালী ওলালেই হ'ব আৰু লাভ লাভ লোকচানটো গম পাম নহ প্ৰথমবাৰতে সেই তেতিয়াই ধৰক আমি এইখিনি ওলাই যাব আৰু হিচাপ নিকাচ চব ওলাই যাব আৰু হে হ'ব ঠিক আছে আপুনি ঘৰত মিলাই লয় মিলাই ল'ব দাদা লগত তাৰপিছত পাতিব আৰু দুজনমান আমি মানুহ থৈ ল'ম যাতে সেইবিলাকে সেনেকে কৰিম ঠিক আছে বাৰু বাইদেউ থৈছোঁ